আমি আমাৰ খেতি পথাৰক জীৱ জন্তুৰ পৰা ৰক্ষা দিবৰ কাৰণে অৱলম্বন কৰা কিছুমান পদ্ধতি হ'ল জেওৰা দিয়া শস্য পথাৰবোৰৰ চাৰিওফালে মজবুত জেওৰা স্থাপন কৰোঁ যাতে হৰিণ শহাপহু গৰু ছাগলী গাহৰি আদি বাহিৰত থাকিব পাৰে জেওৰাখন যথেষ্ট ওখ হ'ব লাগে যাতে জঁপিয়াই বা বগাই কোনো জীৱ জন্তু সোমাব নোৱাৰে আৰু কেতিয়াবা দেখা যায় যে চৰাই পাৰ কুকুৰা আদিয়ে শস্যৰ বীজবিলাক নষ্ট কৰে সেইবিলাকৰ কাৰণে আমি নেট বা আঁঠুৱাৰ ব্যৱস্থা কৰোঁ আৰু কেতিয়াবা দেখা যায় যে বহুতো বন্যপ্ৰানী অহৰহভাৱে প্ৰৱেশ কৰিয়ে থাকে এইবিলাকৰ কাৰণে আমি বৈদ্যুতিক বেৰৰ ব্যৱস্থাও কৰোঁ সেই ব্যৱস্থা কৰিলে জন্তুবিলাকত জন্তুবিলাক অলপ বাধা প্ৰদান হয় আৰু কেতিয়াবা আমি ভয় খুৱাব পৰা কৌশলো ব্যৱহাৰ কৰিব পাৰোঁ যেনে ভয় খুৱাব পৰা যন্ত্ৰ যেনে ভয়ংকৰ প্ৰতিফলিত টেপ ছাইৰেন ঘণ্টা বা আনকি শিকাৰুৰ শব্দৰ ৰেকৰ্ডিঙৰ দৰে শব্দ সৃষ্টিকাৰী যন্ত্ৰই চৰাই হৰিণ আৰু সৰু জীৱ জন্তুক ভয় খুৱাবলৈ সহায় কৰে আৰু শিকাৰু আৰু চৰাই প্ৰতিৰোধকো ব্যৱস্থা কৰোঁ যেনে উইচো বাজ বা সাপৰ দৰে প্ৰাকৃতিক শিকাৰুক উৎসাহিত কৰিলে শস্যৰ ক্ষতি কৰিব পৰা সৰু স্তন্যপায়ী বা ৰোডেণ নিয়ন্ত্ৰনত কৰাত সহায়ক কৰিব পাৰে ইয়াৰ উপৰিও চৰাইৰ জাল স্থাপন বা চিক্চিকিয়া বস্তু বা ভয় খুৱাব পৰা বেলুনৰ দৰে দৃশ্যমান প্ৰতিৰোধক ব্যৱহাৰ কৰিলে চৰাই শস্য খাবলৈ বাধা হয় আৰু শস্যৰ আৱৰ্তনৰ বৈচিত্ৰ পদ্ধতি অৱলম্বন কৰিব পাৰি বিভিন্ন ঋতুত পৰ্যায়ক্ৰমে শস্য বা বিভিন্ন ধৰণৰ শস্য ৰোপণ কৰিলে কিছুমান বিশেষ কীট পতংগই পথাৰত অবিৰতভাৱে আক্ৰমন কৰিবলৈ বিভ্ৰান্ত বা নিৰুৎসাহিত হৈ পৰে আৰু কেতিয়াবা আমি কীটনাশক দ্ৰব্যও ব্যৱহাৰ কৰোঁ বজাৰত বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য পোৱা যায় য'ত ৰাসায়নিক স্প্ৰে' বা দানাও পোৱা যায় যিয়ে জীৱ জন্তু গোন্ধ বা সোৱাদৰ দ্বাৰা বাধা দিব পাৰে বিশেষকৈ বৰষুণৰ পিছত এই বিকৃকাতি বিকৃতিকাৰী ঔষধবোৰ সময়ে সময়ে পুনৰ প্ৰয়োগ কৰিব লগা হয় কেতিয়াবা ফান্দত পেলোৱাৰ স্থানান্তৰ কৰাও হয় কিছুমান ক্ষেত্ৰত সমস্যাজনক জীৱ জন্তু ফান্দত পেলোৱা আৰু স্থান স্থানান্তৰিত কৰাতো প্ৰয়োজনীয় হ'ব পাৰে পেছাদাৰী ফান্দিসকলে নিৰাপদে জীৱ জন্তু ধৰি শস্যৰ পথাৰৰ পৰা আঁতৰত অধিক উপযুক্ত বাসস্থানত এৰি দিয়ে এনেবোৰ পদ্ধতিয়ে অৱলম্বন কৰা হয় আমাৰ শস্য পথাৰবোৰত আক্ৰমণ কৰা জীৱ জন্তুবোৰৰ ভিতৰত বিশেষকৈ গৰু ছাগলী গাহৰি চৰাই চিৰিকটি শহাপহু হৰিণ আদিয়ে বেছি উল্লেখযোগ্য এইবোৰে আমাৰ শস্য পথাৰবোৰত বহুতো নষ্ট কৰে যেনে গৰু ছাগলী সোমালে মানে শস্য পথাৰবোৰত গচকি মেলি খাই নষ্ট কৰে গাহৰিজাতীয় প্ৰাণী সোমালে শস্য খেতিপথাৰবোৰ খান্দি মেলি আকৌ আগৰ দৰে হাল বোৱা নিচিনা কৰি দিয়ে বা চৰাই চিৰিকটি কুকুৰা পাৰ ইত্যাদি এইবোৰ চৰাই চিৰিকটিয়ে শস্যৰ বীজবিলাক খোঁচৰি নষ্ট কৰি দিয়ে যাৰ ফলত শস্য উঠিবই নোৱাৰে এনেবোৰৰ এনেবোৰ প্ৰাণীৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি ওপৰত উল্লেখ কৰা পদ্ধতিবিলাক অৱলম্বন কৰিব লগা হয়